হয় মই চৌকাত ৰান্ধি পাইছোঁ কাৰণ প্ৰায়ে আমাৰ ঘৰত চৌকাত ৰন্ধা হয় কাৰণ আমাৰ ঘৰত ককা আইতা আছে আৰু যিহেতু ইণ্ডাকশ্যন আৰু মানে গেছত আমাৰ আইতা ককা আইতাহঁতে মানে ৰন্ধা বস্তুবোৰ মানে খাই বৰ ভাল নাপায়গৈ যিহেতু তেওঁলোক আগৰ দিনৰ মানুহ আৰু চৌকাত বনোৱা বস্তু বহুত সোৱাদো হয় আৰু গেছ ইণ্ডাকশ্যনত বনোৱা সেইবোৰ ইমান ভালো নহয় আৰু কাৰণ আজিৰ যুগত আজিকালি গেছ বা ইণ্ডাকশ্যনত বহুতো বিল দিব লাগে বা যিহেতু বহুতো পইচা খৰচ হয় সেইবাবে চৌকাত মানে বনাব ভালো যিহেতু ঠাণ্ডাদিনতটো চৌকাত বনালে গৰম ফিল হেৰি অনুভৱ হয় আৰু সেইবাবে আমাৰ চৌকাত ব্যৱহাৰ কৰা হয় আমাৰ ঘৰত মানে বনাবৰ কাৰণে এৰি দিছে কাৰণ আজিকালি মানুহৰ হাতত সময়ো কম যিহেতু চৌকাত বনালে টাইমটো অলপ বেছি লয় আৰু গেছ ইণ্ডাকশ্যনত বনালে টাইমটো অলপ বেছি হয় পটককৈ হয় সেইকাৰণে চৌকা ব্যৱহাৰ কৰাতো অলপ কম হৈছে আৰু চৌকাতো কম কাম হৈ কম হৈ গৈছে

আজিকালিৰ দিনত সেইবোৰ বস্তুতো ইমান পাব নায়েই গাঁৱ অঞ্চলত বেছি পোৱা যায় আৰু আমাৰ ঘৰত ব্যৱহাৰ কৰা হয় বাৰু কিন্তু আগতকৈ কম হৈ গৈছে অকল মানে ককা আইতাহঁতৰ কাৰণেহে ব্যৱহাৰ কৰিবলগীয়া নিচিনা হয় আৰু তাকো যিহেতু ককা আইতাহঁতে অকল গধূলি আৰু ৰাতিপুৱা ভাত খাই সেইবাবে অকল ৰাতিপুৱা আৰু গধূলিহে চৌকাত বনোৱা হয় ইভাগে যিমান যি হয় মানে গেছ ইণ্ডাকশ্যন তেনেকেই ব্যৱহাৰ কৰি বনোৱা হয়